মই মানে ফ্লিপকাৰ্টৰ পৰা কেইটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ মোৰ প্ৰথমবাৰ অৰ্ডাৰ কৰিছিলোঁ হয় ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছিলোঁ প্ৰডাক্ট হয় ফাৰ্ষ্ট প্ৰডাক্টটো আছিলে মোৰ এটা স্কিন কেয়াৰ মেডিচিন মেডিচিন এটা আছিলে বেছিকেলি এটা হেয়াৰ ৰিগ্ৰোথ চিৰাম হয় খুবেই ভাল সেইটো দুমাহৰ চাৰি মাহৰ কাৰণে মোৰ ইউজ কৰিব আছিলে মই চাৰি মাহ ফাৰ্ষ্ট এক মাহৰ এদিন লগালোঁ চুলি সৰি আছিলে আকৌ দ্বিতীয় দিনা লগালোঁ সৰি আছিলে তৃতীয় দিনা লগালোঁ সৰি আছিলে চতুৰ্থ দিনা লগালোঁ সৰি আছিলে এনেকৈ দিনবিলাক গৈছে মোৰ একমাহলৈকে মোৰ চুলি সৰিয়ে আছিলে তাৰপিছত এক মাহৰ পাছত মই ভাবিছিলোঁ নলগাম কিন্তু আকৌ লগালোঁ হা

লগোৱাত মানে ভাল লাগিল অলপ কমিছে ত' এনেকৈ এনেকৈ একদিন দুদিন তিনিদিন চাৰিদিন পাঁচদিন ছয়দিন সাতদিন আঠদিন নদিন দছদিন এঘাৰ দিন বাৰ দিন তেৰ দিন চৈধ্য দিন এনেকুৱা গৈ গৈ গৈ মোৰ লাহে লাহে চুলি সৰাটো কমিলে তাৰপিছত লাহে লাহে আকৌ চুলি নতুন চুলি গজিব ধৰিলে দেই নতুন চুলি গজিব ধৰিলে তে সেইটোতো টাইম লাগিলে সেইটোত মোটামুটি একদিন দুইদিন তিনিদিন চাৰিদিন পাঁচদিন ছয়দিন সাতদিন আঠদিন নদিন দছদিন এনেকুৱাকৈ দিন গ'ল চল্লিছ দিন গ'ল চল্লিছ দিনৰ ভিতৰত মোৰ আকৌ নতুন চুলি গজিল ফাৰ্ষ্টত চাওক ফাৰ্ষ্টত চল্লিছ দিন চুলি সৰিয়ে থাকিলে কমা নাই বেছিকেই সৰিলে তাৰপিছত আকৌ চল্লিছ দিন চুলি বন্ধ হ'ব চুলি কৰা বন্ধ হ'ব চল্লিছ দিন লাগিলে হয় তাৰপিছত আকৌ আৰু চল্লিছ দিন মোৰ নতুন চুলি উঠিবলৈ লাগিল তেনেকুৱাকৈ মই বহুত মাহ ব্যৱহাৰ কৰিলোঁ প্ৰডাক্টটো ফাৰ্ষ্ট প্ৰডাক্ট মোৰ ফাৰ্ষ্ট অৰ্ডাৰ কৰিছিলোঁ ত' এনেকুৱাকৈ ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ আৰু ত' এইটোৱে মই বেলেগ কাষ্টমাৰকো ক'ব বিচাৰোঁ কি এটা প্ৰডাক্ট ইউজ কৰি এৰি দিব নালাগে সেইটো কনচিছষ্টেঞ্চি বজাই ৰাখিব লাগে হয় সেইটো ধুনীয়াকৈ ব্যৱহাৰ কৰিব লাগে পতককৈ এদিন দুদিন ব্যৱহাৰ কৰি এৰি দিব নালাগে এই কাম কৰা নাই বুলি নহ্ ব্যৱহাৰ কৰি থাকিব লাগে লাহে লাহে লাহে লাহে বস্তুখিনি কামত আহে হয় নহ্ হয় মই সেইটো বস্তু আকৌ ডক্তৰৰ পৰা পৰামৰ্শ লৈয়ে লৈছিলোঁ